মই ভাল পোৱা বিদ্যুৎ পৰিবাহিত সামগ্ৰীৰ ভিতৰত হৈছে ইস্ত্ৰি ইস্ত্ৰিটো আমি বিভিন্ন দৈনন্দিন জীৱনত আমি ব্য়ৱহাৰ কৰিব পাৰোঁ ধৰক যেনে ধৰক আমি কাপোৰবোৰ ইস্ত্ৰি কৰিবলে ইস্ত্ৰিটো ব্যৱহাৰ কৰা হয় আমি স্কুল পঢ়ি দিনৰ পৰাই মই এজন মানে বিনা ইস্ত্ৰিৰ কাপোৰ পিন্ধিবলৈ অকণমান আপচোচ কৰোঁ যিহেতু স্কুল পাছ কৰি আমি হাই ছেকেণ্ডেৰী পঢ়িলোঁ হাই ছেকেণ্ডেৰীত পঢ়ি আমি কলেজৰ কলেজ পঢ়িলো যিহেতু মই তেতিয়াই দিনৰ পৰা মোৰ এটা ৰুচি আছিলে যে মই বিনা ইস্ত্ৰিৰ কাপোৰ পিন্ধিবলৈ মই অকণমান টান পাওঁ যিহেতু এতিয়া স্কুল কলেজ পাৰ কৰি আহি মই সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ আছোঁ সাংস্কৃতিক জগতখনৰ সৈতে জড়িত যিহেতু মই এজন সাংস্কৃতিক শিল্পী বাদ্যশিল্পী গতিকে লৈ মই মোৰ কাপোৰ পোছাকযোৰ সদায় মই মানে ইস্ত্ৰি কৰি একদম ফিটফাটকৈ পিন্ধিবলৈ বিচাৰোঁ যিহেতু আমি মুগাৰ সাজ পৰিধান কৰোঁ গতিকে লৈ সেই কাপোৰযোৰ আপুনি বিনা ইস্ত্ৰিত পিন্ধিবলৈ পিন্ধিলে বেয়া দেখি আৰু ইস্ত্ৰি কৰি পিন্ধিলেহে কাপোৰযোৰ দেখিবলৈ তাৰ মানে সৌন্দৰ্যতাটো বৃদ্ধি পায় গতিকে লৈ আমি দৈনন্দিন জীৱনত ইস্ত্ৰি ব্যৱহাৰ কৰোঁ ইস্ত্ৰিটো ব্যৱহাৰ কৰোঁ যিহেতু আমি ইস্ত্ৰি হ'লে কাপোৰটো পিন্ধি ভাল লাগে আৰু আপোনাৰ ইস্ত্ৰি হৈছে ধৰক এতিয়া আমি ইস্ত্ৰিটো আপোনাৰ যদি এজন লণ্ড্ৰীৰ ওচৰত দিওঁ লণ্ড্ৰীত দিলে মানে তেখেতৰ সময় লগাই দিব প্ৰায় চাৰি পাঁচ ঘণ্টা আৰু তেখেতৰ পইচাৰ খৰচতো আপুনি আমি সদায় প্ৰায় দিনে আমি লণ্ড্ৰীত দি কাপোৰ ধুই লণ্ড্ৰীত দি কিনে আমি ইস্ত্ৰি কৰাই চলাবলৈ যিহেতু অসমৰ্থ সেই হেতুকে লৈ আমি যদি ইলেক্ট্ৰনিক ইস্ত্ৰিটো যদি এবাৰ কিনি লওঁ এবাৰ কিনি লোৱাৰ পিছত আমাৰ সেই সময়টোও ৰাহি হ'ল আৰু আপোনাৰ সেই লণ্ড্ৰীত যোনটো আমি পইচা দি আছোঁ সেই পইচাটো আমাৰ ৰাহি হ'ল যিহেতু আৰু ধৰক বতৰ যদি সেমেকা বতৰ হয় বৰষুণ বতৰ হয় যদি ৰ'দটো নোলায় আমি কাপোৰটো ধুই দিলো যদিও ৰ'দটো নোলায় তেতিয়া কাপোৰটো যদি অকণমান তিতা হৈ থাকে আমি সেই ইস্ত্ৰি দি কাপোৰটো শুকুৱাই লৈও আমি বিশেষ যাবলগীয়া স্থান আমি সেইযোৰ পোছাক পৰিধান কৰি যাবলৈ সম যাবলৈ যাবলৈ পাৰোঁ মানে গতিকে যিহেতু এতিয়া আমি ইস্ত্ৰিটো এবাৰ কিনি লৈ তাৰপিছত আমি নিত্য দৈনন্দিন জীৱনত আমি সদায় ব্যৱহাৰ কৰি থাকিব পাৰোঁ